অসমৰ ৰাজনৈতিক ব্যৱস্থাটোলৈ যদি চাওঁ দেখা পোৱা যায় যে অসমৰ এখন ৰাজ্যৰ যিহেতু মূৰব্বী ৰাজ্যপালক কোৱা হয় তাৰ তলতে আহে মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰীক মুখ্যমন্ত্ৰীক গৱৰ্ণই এপইণ্ট কৰা হয় আৰু মুখ্যমন্ত্ৰীয়ে এখন ৰাজ্য ধৰা হওক অসমখনকে যদি সুকলমভাৱে চলাই নিবৰ কাৰণে প্ৰতিটো বিভাগত ধৰা ধৰা হওক শিক্ষা স্বাস্থ্য খেলৰ পৰিবহণ বিভাগ সেই প্ৰতিটোৰ একোটাকৈ ভাগ কৰা হয় আৰু ভাগ কৰাৰ লগে লগে তেওঁলোকৰ একোজনকৈ মন্ত্ৰীক নিয়োগ কৰা হয় ধৰা হওক শিক্ষা বিভাগতেই হওক বা চিকিৎসা বিভাগতেই হওক কোনো এখন চিকিৎসালয়ত চিকিৎসজনে চিকিৎসক এজন চিকিৎসা সেৱা কৰোঁতেনে কিবা ভুল হয় বা কোনো এখন চিকিৎসালয়ত চিকিৎসক এজন অভাৱ হ'লে সেই নেতৃত্ব দিয়া মন্ত্ৰীজনে তেওঁলোকক নিয়োগ কৰা হয় আৰু স্থানীয় চৰকাৰলৈ সম্পদৰ স্থানান্তৰ মানে হৈছে ধৰা হওক বন মাজুলীৰ মিচিং স্বায়ত্ত স্থানীয় স্বায়ত্তশাসিত ব্যৱস্থা তাত তেওঁলোকৰ তেওঁলোকৰ এজন মুৰব্বী নিৰ্বাচন কৰা হয় মিচিংসকলৰ মাজৰপৰা মুখ্যমন্ত্ৰীয়ে সেই মুৰব্বীজনক তেওঁলোকৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰতেই হওক বা কিবা এটা নিৰ্মাণ কৰিবলৈ যাওঁতেনে বা পালন কৰিবলৈ যাওঁতেনে তেওঁলোকৰ যিটো খৰচ হয় সেই খৰচটো খৰচৰ বাবে তেওঁলোকে একো একোজন মানুহ যিজনক স্বায়ত্তশাসিতৰ মুৰব্বী হিচাপে নিয়োগ কৰা হয় নিয়োগ কৰাজনে নিৰ্বাচন কৰিব লাগে নিৰ্বাচন কৰাৰ পাছত তেওঁলোকে চৰকাৰলৈ চৰকাৰৰ মুৰব্বীলৈ পঠিওৱা হয় আৰু তেওঁলোকৰ তাৰপিছত তেওঁলোকে মুৰব্বীজনে সেই মানুহজনৰ প্ৰকৃতাৰ্থতে বা সেইটো কাম কৰিব লৈছেনে নাই লোৱা সেই সম্পৰ্কে তেওঁ ভেৰিফিকেশ্যন কৰা হয় আৰু সেই অনুসৰি তেওঁলোকলৈ ধনৰাশি পঠোৱা হয়